পোনপ্ৰথমে ক'বলৈ গ'লে আমাৰ বিহু তিনিটা বহাগ বিহু ৰঙালী কাতি বিহু কঙালী আৰু মাঘ বিহু ভোগালী মই প্ৰথমে আমাৰ ৰঙালী বিহু অতি মৰমৰ ৰঙালী বিহুৰ কথা কওঁ আমি অসমীয়া বিহু বুলি ক'লে আচলতে বলিয়া হয় আমাৰ বিহু ৰঙালী বিহু ৰঙালী বিহু বুলি ক'লে আমাৰ এমাহ দুমাহ আগৰ পৰাই প্ৰস্তুতি চলোৱা হয় বিশেষকৈ কাৰণ ৰঙালী বিহু আগজাননী আমাৰ প্ৰকৃতিয়ে দিয়ে প্ৰথমতে বিহুৰ আগজাননী আমাক প্ৰকৃতিয়ে দিয়ে তেনেকৈ আমি প্ৰস্তুতিও তেনেকেই এমাহ দুমাহ আগৰ পৰাই চ চলোৱা হয় আমি সকলোৱে তেনেদৰে এতিয়া ৰঙালী বিহু আমি বিহু বুলি ক'লে এমাহ দুমাহ আগৰ পৰা ঢোল পেঁপাৰ মাত গোটেই ঢোল পেঁপাৰ মাতে আমাৰ গোটেই চাৰিও চাৰিওকাষ গৰজি উঠে আৰু তেতিয়া আমাৰ দেহা মন পূৰা নাচি উঠে আৰু আমি তেতিয়াই বিহু বিহুলৈ যাবলৈ প্ৰস্তুত কৰোঁ আ আমি ৰঙালী বিহু আমি সৰুতেই মই সৰুতেই সৰু হৈ থাকোঁতেই আমি সৰু পৰাই বিহুৰ লগত খুব বলিয়া বুলি ক'লেও বেয়া নহয় আমি সৰু হৈ থাকোঁতেই যেতিয়া স্কুল ছুটি দিয়ে স্কুলৰ পৰা আহি আমি কেতিয়া বিহুৰ ৰিহাৰ্ছেললৈ যাওঁ কেতিয়া ঘৰলৈ যাওঁ ঘৰলৈ গৈ বিহুৰ ৰিহাৰ্ছেললৈ যাওঁ তেনেকুৱা মনলৈ আহে আৰু আমি লগে লগে স্কুল ছুটি হোৱাৰ পিছত ঘৰলৈ আহি ঘৰত বেগ থৈ আমি চিধা বিহুৰ ৰিহাৰ্ছেললৈ যাওঁ খুব সৰুতে আমি গোটেইখিনিয়ে ৰিহাৰ্ছল কৰোঁ আৰু যিদিনাৰ পৰা আমাৰ গৰু বিহু আৰম্ভ হয় আমাৰ পোনপ্ৰথমে গৰু বিহু হয় তাৰ পৰা মানুহৰ বিহু হয় তেনেদৰে আমাৰ বিহু চলি থাকে আমি পোনপ্ৰথমে গৰু বিহু দিনাখন গৰু বিহু দিনাৰ পৰাই আমাৰ হুঁচৰি ষ্টাৰ্ট হয় আমাৰ হুঁচৰি আমি হুঁচৰি হুঁচৰি মাৰোঁ তেনেদৰে আমি ৰিহাৰ্ছল তেনেকৈ কৰোঁ আমি বিহু যেতিয়া বিহুলৈ দহ পোন্ধৰ দিন থাকে তেতিয়া আমাৰ খুব ৰিৰ্হাছল হয় ছোৱালীখিনিৰ মাজত ছোৱালী ল'ৰা চব সকলোৱে একেলগে আমি ডেকা গাভৰু মিলি হুঁচৰি মাৰোঁ আৰু তেনেদৰে আমাৰ সেইটো সেইটো নিয়মেই অতীজৰ পৰাই আমাৰ চলি আহিছে এতিয়ালৈকে বৰ্তমান তেনেদৰেই চলি যাব বুলি আমি আমি আশা ৰাখিম সদায় সকলোৱে একেলগে আৰু ৰঙালী হৈছে ৰঙৰ বিহু আমাৰ মন ৰঙীণ কৰি তোলে বিশেষকৈ আমাৰ সকলোৰে মন ৰঙীণ কৰি তোলে ৰঙালী বিহুৱে বিহুৰ ভিতৰত আৰু তেনেদৰে আমি হুঁচৰি মাৰি শেষত আমি ইয়াৰ আমি সকলোৱে মিলি ভোজ খাওঁ সকলোৱে মিলি আমি যেতিয়া হুঁচৰি মাৰি শেষ হয় ভোজ খাওঁ ভোজ খাই তেনেদৰে বিহু তাৰ পিছত আমি ঘৰত আমি তেনেদৰে বিহু চলি যায় বিশেষকৈ আমি হুঁচৰি মাৰোঁ সকলো ডেকা গাভৰুৱে মিলি হুঁচৰি মাৰোঁ আৰু আৰু ৰঙালী বিহুত আমি বেছিকৈ হুঁচৰি মৰাৰ উপৰিও আমাৰ আমাৰ পৰিয়ালবৰ্গবিলাক আহে ফুৰিবলৈ বিশেষকৈ ৰঙালী বিহুত খুব ভাল লাগে তেতিয়া খুব ভাল লাগে বহুত দিনৰ বহুত দিনৰ মূৰত লগ পোৱা হয় সকলোকে পৰিয়ালবৰ্গলোকক আৰু তেনেদৰে বিহু পাৰ হৈ যায় তেনেদৰে বিহু পাৰ হৈ যায় আৰু ৰঙালী বিহুৰ বিষয়ে ইয়াকে কলোঁ তাৰ পিছত কওঁ কাতি বিহু কাতি হৈছে কঙালী কাতি বিহুত আমি প্ৰথমে কাতি বিহুত আমি প্ৰথমে দিনতে আমি দিনতে আমি মাটিৰে তুলসী ভেটিটো বনাওঁ ৰাতি কাৰণ আমাৰ আবেলিলৈ আমাৰ সময় নহ'ব আমি খুব উৎপাত কৰি ৰাতিপুৱাতে আমি ভেটি মাটিৰে ভেটি বনাওঁ আৰু ফুল বিচাৰোঁ ফুল বিচাৰি বিচাৰি ফুল গোটাওঁ ফুলেৰে সজাওঁ ভেটিটো আৰু খুব পিঠাগুড়ি আকোঁ আমি কাতকৈ বেছি আমাৰ ভেটিটো ভাল হ'ব পাৰে ৰাতি আমাৰ সেইটো কম্পিটিশন টাইপৰ হৈ যায় খুব ভাল লাগে আমি সেইটো ফূৰ্তি কৰোঁ প্ৰতি বছৰে কৰোঁ এতিয়ালৈকে এতিয়া ডাঙৰলৈকে আমি চব সকলোৱে সেইটো এতিয়ালৈকে থাকে খুব ধুনীয়াকৈ সজাওঁ কিছুমানেতো লাইটিং কৰে আমি খুব ফুলেৰে সজাওঁ আৰু চাকিৰে সজাওঁ বিশেষকৈ আৰু পিঠাগুড়িয়েদি আকোঁ আমি আৰু খুব ভাল লাগে সেইটো আমি প্ৰতিবছৰে সেইটো ফূৰ্তি কৰোঁ আৰু ৰাতি হ'লে আমি পলিথিন লওঁ পলিথিন দিনতে বিচাৰি থওঁ আৰু ৰাতি আমি ঘৰে ঘৰে তুলসী তলে তলে গাওঁ আৰু বুট মাহ খাওঁ খুব ভাল লাগে খুব ফূৰ্তি কৰোঁ আমি এইটো বিহুত আমি এইটো বহুত মানে আমি সৰুৰ পৰাই সেইটো ফূৰ্তি কৰি আহিছোঁ আৰু আগলৈও কৰি যাম বুলি আশা আছে মনতে এনেদৰে আমি কাতি বিহুটো পাৰ কৰি নিওঁ আৰু পথাৰত পদূলিত খুব বি বিশেষকৈ কাতি বিহুত চাকি দিয়া হয় সোণালী ধাননীৰ মাজত আমাৰ চাকি দিয়া হয় তেনেদৰে বিহু কাতি বিহুও তেনেদৰে চলি যায় আৰু বিশেষকৈ কওঁ আৰু মাঘ বিহু মাঘ বিহু মাঘ বিহু হৈছে ভোগালী ভোগৰ বিহু আমি মাঘ বিহুত যেনেদৰে কাতি বিহুত দিনৰ পৰা প্ৰস্তুত কৰোঁ মাঘ বিহুতো দুদিন তিনি দিনৰ আগৰ পৰাই প্ৰস্তুত কৰোঁ ৰঙালী বিহুত তাতকৈ বেছিকৈ অলপ এমাহ বা পোন্ধৰ দিন আগৰ পৰা বিহু প্ৰস্তুত কৰা হয় বিহুলৈ প্ৰস্তুতি চলোৱা হয় মানে আমি তেনেদৰে এতিয়া মাঘৰ বিহুতো আমি দিনতে আমাৰ ডেকাসকলে বা পাপাহঁতে দিনতে মেজি মেজি বনায় আমাৰ ভাইটীহঁতে ৰাতিপুৱা সোনকালে উঠি জলায় তাক তেনেদৰে আমি মাঘ বিহু পালন কৰোঁ খুব ধুনীয়াকৈ প্ৰতিটো বিহুৱেই আমাৰ কাৰণে অতি হেঁপাহৰ কাৰণ আমাৰ অসমীয়া বুলি ক'লে বিহু বলিয়া হয় আৰু এই বিহু কেতিয়াও আমি আমি বাদ দি থাকিব নোৱাৰোঁ সেইকাৰণে আমাৰ আমি প্ৰতিজন অসমীয়াই বিহু বলিয়া হয় তেনে তেনেদৰে এতিয়া মাঘ বিহু আমি মেজি জ্বলাই ৰাতি চুৰ কৰোঁ ভোজ খাওঁ চুৰ কৰা হয় বিশেষকৈ খুব চুৰ কৰা হয় হাঁহ কুকুৰা জেওৰা আলু এইবিলাক খান্দি আনি চুৰ কৰোঁ এটা ফূৰ্তি হয় সেইটো এটা বহুত বেলেগ ধৰণৰ ফূৰ্তি মাঘ বিহুটো তাত আমি ভোজ খাওঁ খুব নাচ গান নাচে গান লগোৱা হয় ফূৰ্তি কৰা হয় খুব এটা ৰঙৰে হয় সেইটো এটা বিহু খুব মনোৰমা হয় এইবিলাক আমি মাঘ বিহুটো এনেদৰে পাৰ কৰোঁ ৰাতি ভোজ খাওঁ ৰাতিপুৱা মেজি জলাই খুব দোকমোকালিতে মেজি জ্বলোৱা হয় আমি সেৱা কৰোঁ গা ধুই সেৱা কৰি তাত মেজিৰ ওচৰত সেৱা কৰি আমি পিঠা পনা খাওঁ তেনেদৰে প্ৰতিটো বিহুৱে আমি অসমীয়াই প্ৰতিজন অসমীয়াই খুব ধুনীয়াকৈ আমি পালন কৰি নিওঁ আৰু আগলৈও পালন কৰিম কাৰণ আমি অসমীয়া হয় বিহু বলিয়া হয় আমি